অঁ হেল্ল' দাদা অঁ অঁ অঁ যাব এতিয়া হেৰি মানে মই ৰিটায়াৰ হ'মতো অঁ হেৰি টকাটো ক'ত থম বাৰু কেনেকৈ থ'ম অঁ অঁ অঁ বাৰু অঁ আচ্ছা অঁ অঁ আচ্ছা অঁ অঁ অঁ বণ্ডো কিনিব পাৰি ন আচ্ছা

অঁ অঁ অ'কে অঁ অঁ তাতে পাৰি আচ্ছা অঁ যিটো ভাল হয় সেইটো কৰি চাম কোনটো ভাল হ'ব সেইটো আপুনি কৈ দিব আৰু সেইটো ভাল আছে ন

অঁ আছে অঁ আছে অঁ অঁ অঁ আচ্ছা অঁ অঁ

অঁ আচ্ছা অঁ তাতে হ'ম ন অঁ আচ্ছা হ'ব অঁ লাগে আৰু ঠিক আছে তেনেহ'লে হয় নাই অঁ ঠিক আছে অঁ অঁ হেৰি হ'লে মই আকৌ ফোন কৰিব আপোনাক নহ'লে টকাটো পালেগে অঁ অঁ ঠিক আছে